হয় কওকচোন কেইটা বজাত আছে ও ও ইনে অ যাবলৈ চেষ্টা কৰিম

চাইছোঁ আগৰ পৰীক্ষাবিলাক তেনেধৰণে ইমান বেয়া হোৱা নাছিলে এতিয়া কি কাৰণে বেয়া হৈছে এতিয়া অ হয় হ'ব